হেল্ল' মই মাছখোৱা বেঙেনাগড়া নাহৰণিৰ পৰা ক'লো এইটো ৰাজ হোটেলত লাগিছেনে অঁ হয় হয় মোৰ আপোনালোকৰ এতিয়া বৰ্তমান চলি থকা ফেমাচ ফেমাচ যোনটো খাদ্য সেইটো মোক ক'ব পাৰিব নেকি হয় হয় তেতিয়াহ'লে মোক ফুড ডেলিভাৰী বয়জনক মোৰ এড্ৰেছত আপোনালোকে মোক ফুডটো পঠিয়াই দিব

যোনটো মানে মই এড্ৰেছটো আপোনালোকক দি দিম মই পেমেন্টটো অনলাইনত কৰিম নে আপোনাক হেৰি কেচ অন ডেলিভাৰীত কৰিম অঁ কেচ অন ডেলিভাৰীত কৰিম ন অঁ ঠিক আছে মই আপোনালোকৰ অঁ ডেলিভাৰী বয়জনৰ হাতত দিলেও হ'ব অঁ অঁ ঠিক আছে তেতিয়াহ'লে মোৰ এড্ৰেছটো মই কৈ দিছোঁ হয় হয় মই এড্ৰেছটো কৈ দিছোঁ মোৰ এড্ৰেছটো হৈছে আপোনাৰ মাছখোৱা বেঙেনাগড়া নাহৰণি পিন হৈছে এই চেভেন এইট চেভেন জিৰ' ফাইভ এইট হয় ডাকঘৰ সেই হয় পোষ্ট অফিচ বেঙেনাগড়া